দুহেজাৰ এঘাৰ চনৰ পাঁচ জুন দুহেজাৰ ষোল্ল চনৰ ওঠৰ ফেব্ৰুৱাৰী দুহেজাৰ বাৰ চনৰ একৈছ আগষ্ট দুহেজাৰ তেইছ চনৰ এক জানুৱাৰী দুহেজাৰ পোন্ধৰ চনৰ পোন্ধৰ আগষ্ট